অ মই ফেচবুক প্ৰথমতে ফেচবুকৰে কথা কওঁ ফেচবুকত মই গেমপ্লে ভিডিঅ' চিনেমা বা কিছুমান লাগতিয়াল লাগতিয়াল ভিডিঅ' চাব পাৰি আৰু কিছুমান ফেচবুকৰ পৰা কিছুমান জ্ঞান আহৰণ কৰিব পাৰি আৰু আৰু আৰু কিছুমান প'ষ্ট বা ভিডিঅ' মই নিজে প'ষ্ট কৰিব পাৰোঁ আৰু এ যি যিবোৰ আমি এনজয় কৰা বা এখন ভাল ছিনাৰি আৰু প্ৰাকৃতিক দৃশ্য ফটো এইবোৰ ছেয়াৰ কৰিব পাৰি আৰু আৰু কিছুমান খোৱা বস্তু

গাড়ী মটৰ মটৰ মটৰ মটৰ চাইকেল চাইকেল এইবোৰৰ বিষয়ে এইবোৰৰ এইবোৰ প'ষ্ট কৰিব পাৰি আৰু ফেচবুকত নিউজ চিনেমা তাৰপিছত কিছুমান লাগতিয়াল বস্তু চাব পাৰি আৰু নানান ধৰণৰ বস্তু চাব পাৰি তাৰপিছত ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামটো হ'ল এটা ইনষ্টাগ্ৰাম হ'ল এটা মনোৰঞ্জনৰ বাবে বনোৱা তাত ইয়াত আপুনি নাচ গান বা ভিডিঅ' প'ষ্ট এইবোৰ চাব পাৰে তাৰপিছত ইজনৰ লগত সিজন সংযোগ হ'ব পাৰে আৰু যেনে তাৰপিছত ইনষ্টাগ্ৰামত ভিডিঅ' চাব পাৰি ৰিল ৰিল চাব পাৰি প'ষ্টবোৰ প'ষ্ট কৰিব পাৰি আৰু প'ষ্টবোৰ লাইক ছেয়াৰ ফ'ল' কমেণ্ট কৰিব পাৰি নানান ধৰণৰ কাম কৰিব পাৰি আৰু টুইটাৰৰ বিষয়ে ইমান এটা নাজানো কিন্তু টুইটাৰতো টুইটাৰ এটা ভাল এপ ফেচবুকৰ দৰে ইয়াতো কিছুমান লাগতিয়াল তথ্য আহে আৰু সেই ইনষ্টাগ্ৰামটো ইনষ্টাগ্ৰামটো বহুত ভাল আৰু ফেচবুকো ভাল তাৰপিছত ইনষ্টাগ্ৰামত ৰিল ৰিলবোৰ ৰিলবোৰত লাইক আৰু কমেণ্ট কৰিব পাৰি আৰু ফেচবুকতো লাইক ছেয়াৰ ফ'ল' কমেণ্ট কৰিব পাৰি তাৰপিছত ফেচবুকত কিছুমান ভাল ভিডিঅ' আহে তাৰপিছত ফেচবুক ফেচবুক এটা ভাল এপ আৰু ইনষ্টাগ্ৰামো ভাল আৰু ফেচবুকত চিনেমা বা চিৰিয়েল ভিডিঅ'বোৰ চাই ভাল লাগে আৰু গেমপ্লে গেমপ্লে ভিডিঅ' চাব পাৰি আৰু তাৰপিছত কিছুমান কিছুমান ভাল বস্তু চাব পাৰি আৰু কিছুমান লাগতিয়াল তথ্য আহৰণ কৰিব পাৰি আৰু য'ত সকলোবোৰ তথ্য সামগ্ৰীবোৰ সকলো তথ্য সামগ্ৰীবোৰ সঞ্চয় হৈ থাকে সঞ্চয় হৈ থাকে আৰু তাত জ্ঞান আহৰণ কৰিব পাৰি